আমাৰ সৰ্থেবাৰীত সভা হয় সভাত আমি বহুত সেই কৰোঁ এই খে লাৰু পিঠা বনাওঁ তাৰপিছত সান্দা খুন্দো সভাত আমি বহুত কাপোৰ কানি লওঁ তাৰপিছত তাৰে আগত আমাৰ পালনাম হয় সৰ্থেবাৰী সত্র কৃষ্ণগৰু পালনাম হয় পালনামত আমি এসপ্তাহ ধৰি বহুত কিবা কিবি কৰোঁ আৰু সেই বিহু পালনামত যোগাৰ কৰোঁ নাম ধ মোৰ কাৰণে বা আমি সেই নাৰা আনি আছিলোঁ আগতে এতিয়া আমি চব সেই কৰোঁ পালনামৰ কাৰণে আমি বহুত যোগাৰ কৰি থৈ দিওঁ দি এসপ্তাহ পালনাম আমাৰ একেৰাহে পালনাম হয় আমাৰ তাৰপিছত আমাৰ বাৰ বছৰ মূৰত আৰু একমাহ পালনাম হয় আমি একমাহ পালনামৰ কাৰণে আমি গোটেইখিনি আহা যোৱা কৰি থাকোঁ পালনামৰ আমাৰ বেছি দূৰত নহয় পালনাম আমাৰ আৰু আমাৰ বিহুত আমি লাৰু কৰোঁ পিঠা কৰোঁ সান্দা কৰোঁ তাৰপিছত বিহুত আমি মাঘ বিহুত উৰুকাত আমি ভেলাঘৰ সাজোঁ ঘৰ বনাওঁ তাৰপিছত কিবাকিবি বহুত কিবাকিবি বনাওঁ আমি লাৰু সৰু বনভোজ খাওঁ আমি ন খাওঁ আমি আঘোনৰ মাহত তাৰপিছত আমাৰ আৰু দেৱালীত আমি দেৱালীত আমি বহুত ডাঙৰকৈ আমি বৰপেটাত হোলী খেলাওঁ হোলিত আমাৰ বহুত ভাল লাগে ৰং খেলো আমি বহুত ল'ৰা ছোৱালী তিৰতা আমি চবেই লগ হৈ আমি ধেমালি কৰোঁ তাৰপিছত আমি সেই কৰো ও হোলী চাব যাওঁ আৰু আমি সেই কৰোঁ ও ৰং কৰোঁ আৰু আমি কি কিছুমান আৰু আমি সেই কৰোঁ এই চবে লগ হৈ আমি ঘৰে ঘৰে ৰং কৰিব যাওঁ ৰং দিওঁ আমি মানুহক ৰং দি ভাল লাগে আমাৰ পেক খেলো পেক খেলি ভাল লাগে বোকাত লুতৰি পুতুৰি হৈ ভাল লাগে সেইকাৰণে আমি সেইবিলাকো কৰোঁ আমি তাৰপিছত আৰু আমি বিহু চাব যাওঁ বিহু আমি কিন্তু বিহু মই নাজানো গাব বহুতেই গায় আৰু বিহু বিহু ঘৰে ঘৰে আৰু বিহু গাব নাজানিলেও আমি ঘৰে ঘৰে ডেন্স কৰিব যাওঁ তাৰপিছত আৰু সেই কৰোঁ এই বহুতৰে ঘৰে ঘৰে ল'ৰা ছোৱালীক লৈও যাওঁ নিজেও যাওঁ আমি বিহু গাব আৰু আমি সেই কৰোঁ এ সেই শিৱ পূজা পালন কৰোঁ আমি শিৱ পূজাও থাকে আমাৰ ওচৰতে চব পূজাই আমি পালন কৰা যায় আমি তাৰপিছত আৰু সেই কৰোঁ